আমাৰ অসমত বহুতো বিদেশী পৰ্যটকৰ আহযাহ চলে আৰু সকলোৱে সকলোৱে আমাৰ শিৱসাগৰ মাজুলী গুৱাহাটী কামাখ্যা মন্দিৰত বিদেশী পৰ্যটকৰ বহুত ভিৰ হয় আৰু আমাৰ মাজুলীত মিউজিক ফেষ্টিভেল আৰু ৰাস পতা হয় সেই ৰাসতো আমাৰ বহুতো বিদেশী পৰ্যটক আৰু দূৰৰ মানুহ এনেকৈ আহযাহ চলে আৰু মিউজিক ফেষ্টিভেলত তেনেকে দোকান পোহাৰ দি আমাৰ ফাংচনৰ মানুহেই তেনেকৈ ইনকাম বৃদ্ধি পায় আৰু ভালো লাগে আমাৰ বিদেশী পৰ্যটকৰ যেতিয়া আহযাহ চলে আৰু চিনাকি চিনাকি হওঁ তেওঁলোকৰ লগত আমিও তেনেকৈও দূৰণিত ফুৰিবলৈ যাওঁ তেওঁলোকৰ লগত চিনাকি ভাল এটা সম্পৰ্ক কৰি আৰু শিৱসাগৰ শিৱদৌল জয়দৌল কাৰেংঘৰ চাবলৈও আমাৰ বিদেশী পৰ্যটক বহুতো ভিৰ হয় আৰু ভালো লাগে তেওঁলোকৰ মাজত এটা আমাৰ সম্পৰ্ক গঢ়ি উঠে ভাল সম্পৰ্ক মধুৰ সম্পৰ্ক গঢ়ি উঠে আৰু তেওঁলোকে ইয়াত আমাৰ ভাওনা হওক ৰাস হওক মাজুলী অঞ্চলত ভাওনা বা ৰাসত তেওঁলোকে অংশগ্ৰহণো কৰে আৰু তেওঁলোকে ইয়াৰ ভাষা অসমীয়া ভাষা শিকিবলৈ বহুত আগ্ৰহী হয় আৰু আৰু প্ৰায়ে বিদেশী লোকো আমাৰ ইয়াত অসমতেই প্ৰায় কিছুমান বৈবাহিক জীৱনো আৰম্ভ কৰিছে প্ৰায়ে মই দেখিছোঁ আৰু ভালো লাগিছে এনে সম্পৰ্ক অসমৰ লগত ইমান সুদূৰৰ পৰা আহি যে সম্বন্ধ কৰিছে ভাল লাগিছে এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছে অসমৰ মাজত